হেল্ল' গুড মৰ্ণিং ফেট বেলি বেলতলা পৰা কৈছে নেকি অঁ হয় মানে মোৰ কেইটামান অৰ্ডাৰ দিবলগা আছিল অৰ্ডাৰটো এতিয়াই প্লেচ কৰিব পাৰিমনে আচ্ছা ঠিক আছে আপুনি লিখি লওঁক পেডটো লৈ লওঁক আচ্ছা চিকেন মঞ্চুৰিয়ান দুটা লিখিব অঁ হয় চিল্লী পৰ্ক গ্ৰেভী দুটা লিখিব চেজৱান ফিছ তিনিটা লিখিব ডেন তাৰে লগত লিখিব চেজৱান ফ্ৰাইড ৰাইচ তিনিটা বাৰ্ণ্ট গাৰলিক ফ্ৰাইড ৰাইচ দিব দুটা আৰু ফেট বেলী স্পেচিয়েল ৰাইচ যে আছে সেইটোত আপোনালোকে কি কি দিয়ে আচ্ছা প্ৰনো থাকে নাই তিতে তাতে আচ্ছা আৰু এগটোও পাম নেকি তাতে লগতে অ' মানে এগ প্ৰন চিকেন তিনিওটাই থাকে আচ্ছা ঠিক আছে সেইটো তেনেহ'লে তিনিটা দি দিব আৰু ম'ম' পাম নেকি এতিয়া আচ্ছা ম'ম' হ'লে ষ্টীম ম'ম' তিনিটা দি দিব অঁ হয় হয় আৰু আৰুতো তেনেকৈ নাই আপোনালোকৰ বিভাৰেজেছত বা কিবা আছে আচ্ছা তেনেহ'লে ঠিক আছে পোন্ধৰটা মহিট' দি দিব

আচ্ছা বিলটো কিমান হ'ব পিছে জনাই দিবচোন আচ্ছা ঠিক আছে আপুনি কেলকুলেট কৰি লওঁক ঠিক আছে অঁ অঁ অঁ আচ্ছা পিছে মই ডিস্কাউণ্ট পাম নে বহুতকেইটা অৰ্ডাৰটো দিলোঁ বাল্কত দিলোঁ অঁ নাই মইতো আপোনালোকৰ ৰেগুলাৰ কাষ্টমাৰে হয় ত' কিবা এটাতো ডিস্কাউণ্ট হ'ব লাগে আৰু যিহেতু চামাৰ হেৰি চলি আছে মই শুনিছিলোঁ আপোনালোকৰ তাতে ডিস্কাউণ্ট দি আছে কিবা অঁ দিলেতো ভালে আছিল চাওঁক আপুনি কেলকুলেট কৰি চাওঁক কিমান হয় বিলটো আচ্ছা ছয় হাজাৰ দুইশ সত্তৰ টকা আচ্ছা ডিস্কাউণ্ট লগাই আপোনালোকে কম কৰিলে কিমান হয় এইটো পাঁচ হাজাৰ পাঁচশ ষাঠি টকা আচ্ছা ঠিক আছে বাৰু তেনেহ'লে ইয়াতকৈ কম নহয় নেকি আৰু অঁ ঠিক আছে বাৰু ঠিক আছে ঠিক আছে আৰু যদি কেতিয়াবা অফাৰ চফাৰ আহে তেনেহ'লে ঠিক আছে ভালে ভালেখিনি ডিস্কাউণ্ট পালোঁ অঁ ঠিক আছে বাৰু কিমান টাইম লাগিব অৰ্ডাৰকেইটা আহি পাওঁতে

নাই সোনকালে নহয় নেকি মানে ডেৰঘণ্টামানত বেছি যায় অঁ বুজিছোঁ অৰ্ডাৰ বেছি আছে অঁ মানুহ নাই নেকি আচ্ছা একো নাই যদি পাৰে আৰু এঘণ্টাৰ ভিতৰত পাৰিলে ভাল আছিল মানে ঠিক আছে বাৰু ঠিক আছে আৰু পইচাটো মই কেছ দিম নে আপোনাক যোনে ডেলিভাৰী কৰিব আহিব নে আপোনালোকক গুগুল পে' কৰি দিম আচ্ছা ঠিক আছে কেছ যদি হয় তেনেহ'লে কেছেই দি দিম দিয়ক ঠিক আছে বাৰু এঘণ্টা ন ঠিক আছে বাৰু ঠিক আছে থেংক ইউ